নমস্কাৰ মোৰ নাম লক্ষী ডেউৰী মো ঘৰ লাঠগুৰি মিকিৰ গাঁও মোৰ মানে ঘৰত মা আছিলে দেউতা নাই দেউতা ঢুকালে তাৰ পিছত মা মই দুই জনীয়ে থাকোঁ গাঁৱতে বিয়া হৈছোঁ গাঁৱতে বিয়া হৈ মানে মোৰ স্বামীজন বহুত ভাল আছিলে ভাল আছিলে তেতিয়া মোক বঢ়িয়াকৈ ৰখাইছিল তাৰ মানে মানুহজন ধোকালে এতিয়া ঢুকালে ছোৱালী দুজনী আৰু মই তিনিজনীয়েই থাকোঁ এতিয়া মানে মানুহজনক খুব খাই ভাল পায় বস্তু বনাই দি ভাল পাওঁ মই মানুহজন এনেকুৱা মানে যি পায় তাকে জুতি লগাই লগাই বস্তু আনে খাই ভাল পায় সেইটো কাৰণে মই মানে বনাইয়ো ভাল পাওঁ পিছত এইয়া মানুহজন ঢুকালে এবছৰ হ'ল এবছৰ হোৱাৰ পিছত মোৰ মানে ছোৱালী দুজনী কষ্ট পাবলৈ দিয়া নাই যিকোনো কাম বন কৰি হ'লেও মই খাই আছোঁ ঘৰত খেতি বাতিও কৰোঁ নিজে খেতি কৰি মানে নিজে কাটি কুটি কৰি আনি মানে হাজিৰাও দুটা এটা লগাও লগাই কৰি মানে খাই আছোঁ আৰু তেনেকেই আৰু ছোৱালীকেইজনীক মই কষ্ট পাবলৈ দিয়া নাই ছোৱালী কেইজনীক মানে মোক দেউতাকে যিমানখিনি মানে খোৱাই বোৱাই ৰখাইছিলে সেইখিনি মানে মই কষ্ট পাবলৈ দিয়া নাই এতিয়া সেইটো কাৰণে মই মানে যদি মই কিবা এটা কাম পালোঁ হয় তেতিয়া কৰি খালোঁ হয় এতিয়া কামটো যেনিবা নাই এতিয়া তেতিয়াহ'লে মই এতিয়া কি কৰিম ঘৰতে মোৰ দোকান আছিলে দোকান দিয়াৰ পিছত মোৰ মানে দোকানৰ এনেকৈ বেছিকৈ কিবা কিবি কৰি মানে চলাই আছোঁ আৰু ঘৰখন এতিয়া মানে একো কৰিব নোৱাৰোঁ মানে মোক ঘৰত মানুহজন যেতিয়া ঢুকাই গ'ল মই মই খুব কষ্ট পাইছোঁ কষ্ট পাই মানে মই এতিয়া কি কৰিম মানে একোটো উপাই নাই এতিয়া নকৰিলেও নহয় খাব তোন লাগিব খাব লাগিলে মানে কষ্ট কৰিবই লাগিব সেই তেনেকুৱা মানে এতিয়া যেনেকৈ মানে হেৰি কৰি আছোঁ তেতিয়া আৰু যদি ছোৱালীকেইজনী যদি কিবা এটা যদি পাই যায় তেতিয়াহ'লে মই অলপ শান্তি পাম এনেকৈ মানে মই ইমানখিনিকে কয়